অঁ সঁচা কথা ক'বলে গ'লে কি আঁকিব লাগে তাৰ মোৰ মানে তেনেকুৱা একো বিষয় নাই যে মই এইটোৱেই আঁকিব লাগে বুলি বাট যেতিয়া আঁকিব লগা হয় ন তেতিয়া মানে মই অলপ চাই লওঁ ফটোতো কি আঁকিব লগা হয় মানে মনলে যি আহে মই তাকেই আঁকিব বিচাৰো মানে তেনেকে আঁকি মই ভাল পাওঁ আৰু আঁকি মানে এনেকুৱা এটা হয় আঁকিলে আপোনাৰ হেণ্ডৰাইটিংটো বহুত ভাল হয় প্লাছ আপুনি নিজৰ সকলো ইয়াতে দুখ বেদনা সকলো ইয়াতে প্ৰচা প্ৰকাশ কৰিব পাৰে লগতে আপুনি আপোনাৰ মনৰ মানে যি যি কথা আছে ত' এই ড্ৰয়িঙৰ জৰিয়তে মানে আপুনি সকলো কথা উলিয়াব পাৰে